প্ৰথম কথা হ'ল মদ এটা একেবাৰে বিষাক্ত বস্তু আমাৰ বিশেষ এই অঞ্চলতে আমি দেখিবলৈ পাইছোঁ এই যিটো মদ মদ ব্যৱহাৰ কৰি এটা অসম্ভৱ কথা মই ক'বলৈ ওলাইছোঁ কথাটো হ'ল এই বিতেনী অঞ্চলতে মদ ব্যৱহাৰ কৰি এটা দিনৰ ভিতৰত এঘাৰজন মৃত্যু হৈছিল সেই এঘাৰজন মৃত্যুৰ পিছতে দুশ ষাঠিজনে ডিব্ৰুগড়ত গৈ স্বাস্থ্য পৰীক্ষা কৰিবলগীয়া হৈছিল ইয়াৰ মেইন কাৰণটো হ'ল যি যি ঘৰত মদ বনায় সেই ঘৰত সেই মদ গেলোৱা ড্ৰামত কিবা পয়জন পৰিলে পৰাৰ লগে লগে সেই মদ বনাই খোৱাসকলে এঘাৰজন একেলগে মৃত্যু হৈছিল তাৰ এটা এই বিতণী অঞ্চলত বিশেষ ৰেকৰ্ড আছে আৰু দুশ ষাঠিজনে মদ খাই গৈ ডিব্ৰুগড়ত চেকআপ কৰাও আমি দেখা পাইছিলোঁ কিন্তু তথাপিতো চেতনা নাই আমাৰ অঞ্চলতে আমি দেখিছোঁ যে সন্ধ্যাৰ লগে লগে মদ বিচাৰি যায় আৰু ইতিমধ্যে মদৰ দোকান বৰ ঘনকৈ আছে বুলি ক'লেও বেয়া নহয় কাৰণ ধৰক এক কিলোমিটাৰৰ আঁতৰত এখন ধাবা আকৌ এক কিলোমিটাৰৰ আঁতৰত আৰু এখন ধাবা কিন্তু তাত আমি দেখি পোৱা নাই যদিও শুনিছোঁহে যে এটা মস্তি বুলি নাম আছে এই মস্তিটো খুব ব্যৱহাৰ কৰে দাম হেনো কম কিন্তু মস্তিটো ব্যৱহাৰ কৰা সকলক এতিয়া দেখা পাইছোঁ যে হাত ভৰি তেনেই চিঞা হ'ল পেটটো ডাঙৰ হ'ল চকু মূৰ গাল ওলমি পৰিছে আৰু এটা ভূতৰ আকৃতি হৈ পৰিলে কাৰণ তেওঁলোক তেনেই কম বয়সতে মৃত্যুৰ মুখত পৰিছে তেনেকৈ বহুজন আমাৰ এই অঞ্চলত মৃত্যুৰ মুখত পৰিছে এতিয়া আমি দেখোঁ দেখিছোঁ যে যে এই বস্তুটো যিমানেই মৃত্যুমুখত পৰিছে যিমানেই দেখিছে তথাপিতো সংখ্যা বাঢ়িহে গৈছে কমি যোৱা নাই গতিকে এইটো এটা বৰ দুখৰ বিষয় আৰু তাৰ লগে লগে দেখোঁ যে সন্ধ্যা বহুখিনি যুৱক হয়টো লগ ভাগ হৈ যায় আনেগৈ আনি এই মেইন মেইন ৰাস্তাৰ কালভাৰৰ ওচৰত বহি সেইটোহেঁত বটল খাই বিলাতী বটল খাই এই পথাৰলৈ দলিয়াই পেলায় তাৰ ফলত হাল কোৰ বাওঁতে বা কোৰ কটাৰী মাৰোঁতে মাটি ৰুওতে কাটি বিভিন্ন হয়টো বিপদৰ সন্মুখীন হৈছে তথাপিতো কাৰো চেতনা নাই আৰু সেই অৱস্থাত কাৰোবাক ক'বলৈ গ'লে নিজে হাৰি অহাৰ বিষয়ো অকণমান টান যেন হ'ব গতিকে এই বিষয়টোৰ ওপৰত মই ভাবোঁ যে দিনক দিনে বাঢ়িহে গৈছে কমি অহা নাই আৰু বহুখিনি ল'ৰাক ইজন সিজনে একোখনে বাইক লগা বাইক লাগে বুলি কয় মাক দেউতাকে নিজৰ ল'ৰাৰ কাৰণে বৰ দামী দামী বাইক লৈ লৈ দিছে কিন্তু কেইটামান দিনৰ পিছতে দেখোঁ যে সেই বাইকখন লৈ গৈ সেই সুৰা ব্যৱহাৰ কৰি অযথা টকা পইচা খৰচ কৰিবলগাত পৰিছে কাৰণ তেওঁ বাইকখনো ভাগিলে আৰু মূৰ চুৰ ফাটি শৰীৰৰো বহু বিতুকম হৈছে গতিকে সেই কথাখিনিও সকলোৱে দেখা কথা দেখিও সেইখিনি নিজৰ মনলৈ নানে আৰু সেই বস্তুটোৱে আনন্দৰ বস্তু হয় ক'ৰবাত যদি ধৰ্মীয় এটা অনুষ্ঠানো পতা যায় তাতো মই দেখোঁ সেই বস্তুটো গ্ৰহণ কৰিহে যায় আমি অকণমান দুখ পাওঁ কেলৈ সেই ধৰ্ম অনুষ্ঠানটোত এইবিলাক বস্তুৰ কোনো প্ৰয়োজন নাথাকে কাকনো ক'ম কৈও লাভ নাই গতিকে এতিয়া মই দেখোঁ প্ৰত্যেকৰে বৰ নিজৰ নিজৰ শৰীৰ বা স্বাস্থ্য হানিকাৰক বস্তু আৰু দিনক দিনে ই বাঢ়ি গৈ আছে কমি যোৱা নাই এনেদৰে আমাৰ এই অঞ্চলতে আমি দেখিছোঁ যে বহুত ডেকা ল'ৰা বহুখিনি ডেকা ল'ৰা কম বয়সতে মৃত্যুৰ মুখত পৰিছে আৰু বহুখিনি বিপদ আগবাঢ়ি গৈছে কাৰণ সেই বস্তু ব্যৱহাৰ কৰি যেতিয়া চিকিৎসালয় যোৱা যায় মাটি বাৰী বন্ধক বা বিক্ৰী কৰি হ'লেও অযথা চিকিৎসা কৰাৰ বিনিময়তো বচাব পৰা নাযায় এইখিনিকে লৈ আমাৰ বহুখিনি হয়টো দেখিছোঁ যাতে এইখিনি কমোৱাৰো এতিয়া উপায় নাই কাৰণ আমি কম কৰিবলৈ কাকো ক'ব নোৱাৰোঁ দিনক দিনে বাঢ়ি গৈছে যেই কি নহওক নিজে সজাগ হ'ব লাগিব আৰু নিজে চিন্তা কৰিব লাগিব এতিয়া নিজৰ ওপৰতে সকলো নিৰ্ভৰ কৰিব লাগিব তেতিয়াহে নিজৰ স্বাস্থ্য বা পৰিয়াল বা সমাজ গাঁওখন নীতি ৰক্ষা হ'ব গতিকে এই কথাটো এতিয়া দেখোঁ বহুত শিক্ষিক যুৱতী যু যুৱক যুৱতী আছ সকলোৱে সেই কথাখিনি পাহৰি যায় নে নকৰে নাজানো দিনক দিনে দেখিছোঁ অকণমান চৰাহে হৈ গৈছে গতিকে বিশেষ মই নকওঁ ইয়াকে কৈ সামৰণি মাৰিছোঁ